হেল্ল' আমাৰ বিশ্বনাথ চাৰিআলি কে এফ চি মেনেজাৰ উৎপল দা হয়নে অঁ আপোনালোকৰ ৰেষ্টুৰেণ্টত মই এনেকৈ কৰি বস্তু কেইটামান অৰ্ডাৰ কৰিছিলোঁ পোলাও তাৰপিছত বিৰিয়ানী চিৰিয়ানীৰ পৰা ধৰি তাৰপিছত তাৰ লগতে মোক আৰু কেটামান বস্তু এড কৰি দিব লাগে হালোৱা কেক আইচ ক্ৰীম তাৰপিছত সেইখিনি তেনেকৈ কৰি আনি পেলাই দি দিলেই হ'ল আৰু লোকেশ্যনটো দি থোৱাই আছে নাম বাঘমৰা অঁ তাতে আহি মোক ফোন কৰিব পাই যাব মোক লগ আহি পেলাই মোক দি দিলেই হ'ল